হেল্ল' কি কৰিছ কি কৰিছ অঁ ভালে আছনে ভাল অঁ তই ঘৰতে আছ অ তহঁতৰ এইবাৰ ৰাস পাতিছেনে তাকেহে কেই তাৰিখে পৰিছে অঁ

অঁ অঁ তাকেহে মই ভাবিছোঁ যাম বুলি এইবাৰ ছুটী পাম চাগে আৰু অঁ অঁ তহঁতৰ ঘৰতে থাকিমগৈ অঁ অঁ অঁ তই কাম এটা কৰিবি তই মোক লৈ যাবিহি হাটৰপৰা তাকেহে বাকী ঘৰত ভাল নহয়

অঁ বাকী এতিয়া ৰাস তহঁতৰ এইবাৰ ক'ত ক'ত পাতিছে

অঁ

অঁ অ' শুনচোন এই দক্ষিণপাটত হেনো কিবা মূৰ্তিৰাস পাতে কি পাতেনো মানে অঁ বৃন্দাবনৰ মূৰ্তি পূজা কৰে হয়নে অঁ অঁ অঁ অঁ অঁ অঁ বাকী হলতো নেপাতে জানো অঁ অঁ অঁ

অঁ এই উত্তৰ কমলাবাৰী সত্ৰত হেনো ৰাস বহুত ভাল হয় মই কোৱা শুনিছোঁ আকৌ অঁ অঁ অঁ তাকে মই টি ভিত দেখিবলৈ পাইছোঁ মই বোলো এইবাৰ মাজুলীলৈ গ'লে অকল উত্তৰ কমলাবাৰী সত্ৰলৈ যাম আৰু তই মোক মই তিনিদিন ৰাস হ'ব নহয় অঁ মোক গোটেইকেইদিন ঘূৰাব লাগিব কিন্তু তিনিদিন চাম অঁ বাকী চামগুৰি সত্ৰত মুখা মুখা মুখাৰাস হয় হেনো মুখাৰ কাৰণে তালৈয়ো যাম অঁ অঁ তালৈয়ো যাম তেতিয়া আকৌ তাত হেনো বজাৰ বহে অঁ বজাৰ বজাৰলৈয়ো যাম

অঁ তালৈয়ো যাম নেকি ভাল লাগে অঁ আগৰ আগতে তহঁতৰ যে আগৰ যে ৰাস পাতে আগৰ ৰাসৰ লগত এতিয়াৰ ৰাস নিমিলে নেকি বাৰু অঁ অঁ অঁ উন্নত হৈছে চাগে অঁ আগতেতো চাগে আগতেতো চাগে হেৰি দিয়ে ন মানে অকল যিখিনি মতা মানুহ আছিলে মতা মানুহে চাগে মতা মানুহৰ ভাও কৰে মাইকী মানুহৰ ভাও কৰে তই তেতিয়াও মতা মানুহেই লয় অঁ হল হলবোৰত ছোৱালীয়ে লয় চাগে ন অঁ আকৌ ফুলনিত বোলে

অঁ অঁ আকৌ হেৰি এইটো কি সেই ফুলনিত বোলে অকল মহিলাৰাস পাতে ভাল হয় হেনো বহুত ভাল হয় হেনো ফুলনি ফুলনিত তই চাবলৈ গৈছনে নাই তই চাবলৈ গৈছিলি নাই আগতে অঁ অঁ অঁ এইবাৰ লৈ যাবি তেতিয়া

এইবাৰ চামগৈ অঁ ঠিক আছে বাৰু তেতিয়াহ'লে আমি যাম আৰু অঁ হ'ব অঁ